আমাৰ অসমত বিভিন্ন সম্প্ৰদায়ৰ মানুহ থাকে যেনে কোচ কলিতা আহোম চুতীয়া মুছলিম আৰু কিছুমানৰ নামবোৰ এনেকুৱা থাকে এটা নাম ভূপেন শইকীয়া এটা নাম নিৰু গগৈ এটা নাম অনিন্দিতা দত্ত এজনী নাম আকৌ মামন হাজৰিকা এজনী নাম আকৌ ইলা বৰা চবৰে নামবোৰ একে নহয় বেলেগ বেলেগ